বাগিচাখন চোৱা চিতা কৰোঁতে সাধাৰণতে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হয় বিশেষকৈ মহ আৰু পোক পৰুৱা ইত্যাদিৰ আক্ৰমণ হয় বিশেষকৈ কলি পেলোৱা সময়ত ফল মূলেই হওক বা শাক পাচলিয়ে হওক মহে বিন্ধি দিলে গছজোপা মৰহি যায় আৰু পোকে আক্ৰমণ কৰিলে গছজোপা প্ৰায় প্ৰায়বিলাক গছ মৰিও যায় আৰু ফল লগা সময়ত ফলবিলাক যেতিয়া মহে আক্ৰমণ কৰে তেতিয়া মহ ফলবিলাক গেলি যায় নষ্ট হয় ইত্যাদি বহুতো অনিষ্ট হয় তাৰোপৰি বাগিচাত গৰু ছাগলী বেৰসমূহ ভাঙি সোমাই সেইফালেও অনিষ্ট হয় আৰু ইয়াৰ উপৰিও হাঁহ কুকুৰা ইত্যাদি সোমাই পেলাই বাগিচাৰ মাজত যেতিয়া তেওঁলোকে খাদ্যৰ কাৰণে খুচৰি দিয়ে তেতিয়াও অলপ অনিষ্ট হয় বাগিচাত এইধৰণে বহুতো সমস্যাৰ আহি পৰে